মই ভাবোঁ যে দুটা ভাষা কেতিয়াও এটাৰ আনটোৰ লগত তুলনা কৰিব নালাগে নাইবা কৰাটো উচিত নহয় কাৰণ প্ৰতিটো ভাষাৰে নিজা নিজা বৈশিষ্ট্য আছে নিজা নিজা সাহিত্য আছে সেই হিচাপে মানে যি ধৰক মই এতিয়া অসমত আছোঁ মোৰ মাতৃভাষা হৈছে অসমীয়া মই সৰুৰ পৰা অসমীয়া কৈয়ে ডাঙৰ হৈছোঁ নাইবা সৰুৰ পৰা মা দেউতাৰ পৰা নাইবা সকলো বন্ধু বান্ধৱে অসমীয়া কৈয়ে আমি সকলো ডাঙৰ হৈছোঁ সেইবাবে এই অসমীয়া ভাষাটো মোৰ প্ৰিয় ঠিক তেনেদৰে এতিয়া আপুনি ভাৰতৰ যিকোনো ঠাইত কাম কৰিবলৈ হ'লে নাইবা ভাৰতৰ যিকোনো ঠাইত যাবলৈ হ'লে হিন্দী ভাষাটো জনাটো জৰুৰী কাৰণ হিন্দী ভাষাটো আমাৰ ৰাষ্ট্ৰীয় ভাষা বুলি কয় ঠিক তেনেদৰে অসমত আপুনি কাম কৰিব লাগিলে অসমীয়া ভাষাটো আপোনালোকে জানিব লাগিব কাৰণ ইয়াত সকলো মানুহেই অসমীয়া ভাষাটোৱেই ভালদৰে বুজি পায় হিন্দী ভাষাটো কিছুমান মানুহে নাজানিব পাৰে এতিয়া ক'বলৈ গ'লে মোৰ মা দেউতাও ভালদৰে হিন্দীটো নাজানে সিহঁতে অসমীয়া জানে সেইকাৰণে মোৰ হিচাপ মোৰ মোৰ হিচাপত কোনো ভাষাটো মানে কোনো লগত তুলনা কৰাটো উচিত নহয়